লকডাউনত প্ৰথমতেতো মই মেগী বনাব শিকিলোঁ তাৰ পিছত লাহে লাহে সকলোবোৰ আৰম্ভ কৰিলোঁ বনাবলৈ শিকিবলৈ যিসমূহ মই নাজানিছিলোঁ মেগীৰ পৰা মই প্ৰথম ষ্টাৰ্ট কৰিলোঁ তাৰ পিছত আপোনাৰ বইল ডিম বনাব শিকিলোঁ লাহে লাহে মই ভাত বনাব নাজানিছিলোঁ লাহে লাহে মই ভাত বনাব শিকিলোঁ তেনেদৰে এটা জোখত কুকাৰত পানী আৰু চাউল দি কিমানটা চিটিৰ ভিতৰতে ভাত হৈ পৰে সেই সকলোবোৰ মই শিকিলোঁ বিভিন্ন ধৰণৰ খোৱা সামগ্ৰীসমূহ কেনেধৰণে প্ৰস্তুত কৰা যায় ৰন্ধন কৰি এই সেইখিনি মই শিকিছিলোঁ তাৰ লগতে মই মেগী বইল ডিম আৰু ভাতৰ পিছত লাহে লাহে মাংস বনাব শিকিলোঁ মাংস বিভিন্ন ধৰণৰ মাংস বনাইছিলোঁ যেনে আপোনাৰ চিকেন চিকেন বনাব শিকিছিলোঁ চিকেনত ফাৰ্ষ্টতে কেৰাহীত অইল দি অইল হিট কৰি তাৰ পিছত শুকান জলকীয়া কেঁচা জলকীয়া তেজপাত দি তাৰ পিছত পিঁয়াজ কুটা পিঁয়াজ আদা নহৰু পেষ্ট দি সেইখিনি ভাজি আধা বইল হোৱাৰ লগে লগে মচলাসমূহ তাত দি পেষ্টটোৰ ওপৰত মচলাসমূহ দি কৰি সেই মচলাসমূহৰ পিছত চিকেনৰ সৰু সৰু টুকুৰাসমূহ কেৰাহীত দি ভাজিব লাগে ভাজি পেলাই আধা সিজা হোৱাৰ লগে লগে সেই আধা ভজা চিকেনখিনিৰ ওপৰত অলপমান কম পৰিমাণেৰে পানী দি আকৌ ভজা যায় সেই ভাজি ভাজি ভাজি ভাজি কম পৰিমাণে পানী দি দি দি ভাজি ভাজি সেই চিকেনটো সিজায় সিজোৱা যায় তাৰ পিছত জোখত জোখত পানী দি সেই চিকেনসমূহ সিজিবৰ বাবে সম্পূৰ্ণ সিজিবৰ বাবে ঢাকোন লগাই দিয়া গৈছিলে সেই চিকেনসমূহ সম্পূৰ্ণ সিজাৰ পিছত আপোনাৰ খাবৰ বাবে উপযোগী হৈ পৰিছিল সেইয়া আছিল মোৰ চিকেন বনোৱাৰ চেষ্টা তাৰ লগে লগে মই মাছ বনাব শিকিলোঁ বজাৰৰ পৰা অনাৰ পিছত মাছসমূহৰ সৰু সৰু টুকুৰা কৰি বাকলিসমূহ আঁতৰাই সেই মাছসমূহৰ ওপ সৰু সৰু টুকুৰাসমূহৰ ওপৰত মাছৰ হালধি আৰু নিমখেৰে কম পৰিমাণেৰে হ'লেও হালধি আৰু নিমখসমূহ দি তাৰ ওপৰত লগাই কেৰাহীত অলপমান সৰিয়হৰ তেল দি সেই তেলসমূহ গৰম হোৱাৰ লগে লগে তাৰ ওপৰত এপিচ বা দুপিচ মাছ দি ফ্ৰাই কৰিবৰ চেষ্টা কৰিছিলোঁ সেই মাছসমূহ সম্পূৰ্ণৰূপে সিজি উঠাৰ পিছত তেলৰ পৰা উঠাই আন এটি পাত্ৰত থৈছিলোঁ আৰু সেই এটুকুৰা দুটুকুৰাকেই যিমানবোৰ মাছ মাছৰ টুকুৰা মোৰ হাতত আছিলে সকলোবোৰ মই ভাজি আন এটা পাত্ৰত থৈছিলোঁ তাৰ পৰা সেই মাছৰ মাছসমূহ তৰকাৰীত দিবৰ বাবে বিভিন্ন ধৰণৰ চব্জি যেনেকৈ বিলাহী হওক আলু হওক আলু হওক আপোনাৰ সৰু সৰু টুকুৰা কৰি সেইসমূহ সিজাই লৈছিলোঁ সিজাই লোৱাৰ পিছত অন্য এটা প্ৰাচতত অন্য এটা পাত্ৰত মই সিজোৱা পাচলিসমূহ এক্সট্ৰা কৰি থৈছিলোঁ তাৰ পিছত কেৰাহী এটাত অলপমান সৰিয়হৰ তেল দি তেলখিনি সিজি উঠাৰ লগে লগে তাৰ ওপৰত এই পাচলিসমূহ আকৌ দিছিলোঁ অলপ সময় সেই পাচলিসমূহ তেলত সম্পূৰ্ণৰূপে মিহলি হোৱাৰ লগে লগে মই তাৰ ওপৰত সেই ভজা মাছৰ টুকুৰাকেইটা দিছিলোঁ কেৰাহীত তাৰ লগে লগে অল ঢাকনা মাৰি অলপ সময় তেনেকৈ ল' ফ্লেমত এৰি দিছিলোঁ ঠিক দহ পোন্ধৰ মিনিটৰ পিছতেই খোৱাৰ উপযুক্ত হৈ পৰিছিল আমাৰ সেই মাছৰ তৰকাৰীসমূহ তৰকাৰীসমূহ টেঙাও বনাবৰ চেষ্টা কৰিছোঁ লগতে নিয়মীয়াকৈ কম জলকীয়া দি জ্বলা বনাবৰ চেষ্টা কৰিছিলোঁ দুই ধৰণেই মই চেষ্টা কৰিছিলোঁ লকডাউনত বৰ্তমানলৈকে লকডাউনত চেষ্টা কৰাৰ বিভিন্ন খাদ্য তালিকাসমূহ মোৰ ইমানেই